অসমত বহুতো আইন আইন অনুসৰি মানি চলিব লাগে যেনে বাইক চলাওঁতেনে হেলমেটৰ ব্যৱহাৰ কৰিব লাগে জীৱ জন্তু ক্ৰছ কৰি থাকিলে বাইক বাইক বেছি স্পিডত চলাব নালাগে